হেল্ল' হেল্ল' অঁ হেল্ল' অঁ মই অঁ মইও শুনি আছোঁ অঁ মই নামটো ক'লোঁ নহয় হয়নে বহাগী শইকীয়া অঁ মই আলহী অঁ বিহুৰ বিষয়ে কওঁক অঁ বিহু অঁ অঁ

অঁ অঁ অঁ মই তাৰমানে সেই মই তাৰমানে বি বিহুৰ বিষয়ে নাজানোঁ হেৰি আলহী আহি বহি মই এইবোৰ সেইকাৰণে সুধিছোঁ তাৰমানে কওঁক

শুনি আছোঁ কওঁক অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ

অঁ অঁ অঁ মই গোলাঘাট খুমটাই আপোনাৰ অঁ